আমাৰ আমাৰ বিখ্যাত আমাৰ সম সম্প সম্প্ৰদায়টোৰ হ'ল আমি অসমীয়া হিন্দু অসমীয়া আৰু আমাৰ অসমীয়া সম্প্ৰদায়ত বিখ্যাত অনুষ্ঠান বহুত আছে তাৰে ভিতৰত চবতচে কি বিখ্যাত অনুষ্ঠান যিটোৰ বিষয়ে মানে সকলোৱে জানে সেইটো হ'ল বিহু বিহু আমি বছৰত তিনিবাৰ এটা বছৰত আমি তিনিবাৰ পালন কৰোঁ আৰু সেই বিহু বিহুটোত মানে আমি চব মানুহ লগ লাগোঁ কোনোবাই যদি বেলেগত বাহিৰতো থাকে সেই বিহুত সময়ত ঘৰত আহে এনে নাহিলেও বিহুত ঘৰত আহে লগ হ'বই গোটেই গাঁৱৰ মানুহ লগ হৈ একেলগে এই বিহু উৎসৱটো পালন কৰোঁ বিহু আমি বিশেষকৈ তিনিটা বিহু থাকে বহাগ বিহু যাক আমি ৰঙালী বুলিও কওঁ কাৰণ কিয় বহাগ বিহুত বহুত ৰং ধেমালিও কৰে চব মানুহ আহে গাঁৱৰ মানুহ বাহিৰৰ মানুহ আহি লগ লাগে লগ লাগি মাত্ৰ গছৰ তলত পথাৰত বিহু মাৰে নাচে গায় ফূৰ্তি কৰে হুঁচৰি হুঁচৰি গায় ঘৰে ঘৰে হুঁচৰি গায় লগ হৈ খানা খায় ত' বিহুত চব মানুহ লগ লাগি একেলগে হাঁহি ফূৰ্তি কৰে আৰু নেক্সট দ্বিতীয় বিহুটো হ'ল বহাগ বিহুৰ পিছত মাঘ বিহু যিটো মাঘৰ মাহত কৰা হয় কৰে বহাগ বিহুটো বহাগ মাহত কৰে আৰু মাঘ বিহুটো মাঘৰ মাহত কৰে মাঘ বিহু কঙালী বুলিও কয় কঙালী বুলিও আমি ঘৰুৱা ভাষাত কঙালী বুলিও কয় আৰু এটা বিহু আছে সেইটো হ'ল কাতি বিহু সেই কাতি বিহুটো কাতি মাহত কৰে কাতি বিহুটোক আমি কঙালী বুলিও কওঁ বিশেষকৈ চবতচে কি বেছি ফূৰ্তি কৰা বিহুটো হ'ল বহাগ বিহু বহাগ বিহুত ৰং ৰং ধেমালি কৰে বহাগ বিহুত যুৱতী গিলাখানে এই চাদৰ মেখেলা পিন্ধে হাতত গামখাৰু ডিঙিত জোনবিৰি পিন্ধে আৰু ল'ৰা গিলাখানে ধুতি পিন্ধে ঢোল লয় পেঁপা লয় ছোৱালী গিলাখানে খোপাত কপৌ ফুল গগনা লয় গগনা লৈ লগ হৈ কিছুমানে নাচে বা কিছুমানে নানাচিলেও চাই একেলগ হয় আৰু মাঘ বিহুত মাঘ বিহুক আমি মাঘ বিহুৰ দিনা আমি উৰুকা খাওঁ আমি উৰুকা খাওঁ গোটেই গাঁৱৰ মানুহ লগ লাগি একেলগে হাঁহে মাংস মাছ আৰু লগ লাগি লগ লাগি একেলগে ৰান্ধি একেলগে খাই খাই ৰাতি ফূৰ্তি কৰে কৰি তে ভেলী ঘৰ সাজে ভেলী ঘৰ সাজি মাত্ৰ তাতে লগ লাগি খায় একেলগে খাই ফূৰ্তি কৰি ৰাতিটো কটায় কটায় ৰাতিপুৱাই এই গা ধুই ভেলীটো জ্বলে দিয়ে আৰু কাতি বিহুত আমি গোটেই গাঁৱৰ মানুহ লগ লাগে লগ লাগি প্ৰত্যেক গিৰি মানুহৰ ঘৰে ঘৰে যায় যায় সেৱা কৰে তুলসীৰ গুৰিত ঠগি দিয়ে দি প্ৰত্যেক মানুহৰ ঘৰে ঘৰে যায় তুলসীৰ গুৰত সেৱা কৰে নাম গায় নাম গাই প্ৰসাদ বিলায় প্ৰসাদ বিলায় বিলায় লগ হৈ একেলগে হাঁহি ফূৰ্তি কৰে আশীৰ্বাদ লয় ৰাইজৰ কিন্তু বিহুৰ ভিতৰত আটাইতকৈ বেছিকৈ হাঁহি ফূৰ্তি কৰা বিহুটো হ'ল বহাগ বিহু কাৰণ কিয় বহাগ বিহু কৰিলে এই অসমীয়া মাহৰ মাহৰ আমাৰ সম্প্ৰদায়টোৰ হিচাপত অসমীয়া মাহৰ হেৰিটো নতুন বছৰৰ নতুন মাহ হয় বহাগ বিহুত নতুন বছৰ অসমীয়াৰ বছৰেদি আমি নতুন বছৰ বুলি ধৰি লওঁ আৰু বহাগ বিহুটো আমি নতুন বছৰৰ নতুন মাহ হিচাপে ধৰি লওঁ এইকাৰণে আমি বহাগ বিহুত বেছি লাড়ু পিঠা বানাওঁ কোন দূৰহেৰ মানুহক আমি ঘৰত মাতোঁ বা আহে আলহী আহে লাড়ু বানাওঁ পিঠা বানাওঁ পিঠা বানাওঁ ৰাতি হুঁচৰি হুঁচৰি ঘৰে ঘৰে ঘৰে হুঁচৰি গাওঁ ত' আমাৰ সম্প্ৰদায় দায়টোৰ ভিতৰত আটাইতকৈ বেছি তাৰমানে হাঁহি ফূৰ্তি কৰা অনুষ্ঠানটো হ'ল বিহু